অঁ দিলীপ নি অঁ তোমাৰ দোকানত মাছ কিমান আছে মাছ দহ কেজি মান দৰকাৰ হৈছিলে

এ কাইলেই লাগিব কাইলৈ ৰাতিপুৱা লাগিব তোমাৰ তুমিয়ে দি থৈ যাবাহি অঁ অঁ অঁ শ'ল মাছ দছ কেজি ল'ৰাজনৰ হাততে দিবা তাৰ পৰা এই পইচাটো লৈ যাবা অঁ দামটো কিমান দামটো অঁ অকণমান কম বেছ কৰিবা আক অঁ অঁ অঁ হ'ব দিবা দেই অঁ হ'ব দিয়া